হয় বাইদেউ এতিয়া আপুনি হেইদিনাখনৰ কামৰ পইচা মোক ঠিকমতে নিদিলে আপুনি আপুনি কামৰ মোৰ প্ৰাপ্যতকৈ অলপ দাম বঢ়াই দিম বুলি কৈছিলে কিন্তু বৰ্তমানলৈকে আপুনি কোনোতো খা খবৰেই দিয়া নাই এইমাহৰ কথা কোৱা নাই মই যোৱা মাহৰ কথা কিন্তু মই যোৱা মাহততো কামলৈ গৈছিলোঁ নাই নাই বাইদেউ এনেকেতো নহ'ব এনেকৈ নহ'ব নহয় আপুনি মোক ইমান দিন নাই ইমান আমিওতো কষ্ট কৰিছোঁ ন বাইদেউ আমিওতো

মই মোৰ ঘৰত নাই বাইদেউ নহ'ব নহ'ব এনেকৈ নহ'ব আপুনি মোৰ দৰমহাটো বঢ়ায় যদি মই কামলৈ যাম আপুনি চাই ল'ব পাৰে বাইদেউ মোৰ পাতিব পাৰে পাতিব পাৰে কিন্তু চাওক এতিয়া মই আপোনাক যিখিনি আপোনাক মই কাম কৰি দিওঁ যিখিনি হেৰি কৰি দিওঁ আপুনি এনেকুৱা সুবিধা আৰু বেলেগত নাপায় বেলেগ মানুহ আহিলেও আপুনি সেইটো সুবিধা নাপাব কিন্তু

মই সৃষ্টি কৰিছোঁ বুলি আপুনি কেনেকৈ ক'ব পাৰে আপুনি মোক দৰমহা বঢ়াই দিয়ক মই আপোনাক ভাল কাম দিম চাওক বাইদেউ মোৰো ল'ৰা ছোৱালী আছে মোৰ ল'ৰা ছোৱালী আছে মোৰো ল'ৰা ছোৱালীকেইটা কিন্তু আপুনি আপুনি কথা দিছিলে অঁ সেইটো কথা আপুনি কথা আপুনি মোক নাই আপুনি মোক কথা দিছিলে যে আপুনি মোক পেমেণ্ট বঢ়াই দিব বুলি কিন্তু বৰ্তমানলৈকে আপুনি মোক পেমেণ্ট বঢ়াই দিয়া নাই কিন্তু মই মোৰ নিজৰ ঘৰখন এৰি আপুনি যেনেকৈ চাকৰি কৰে বাইদেউ আপুনি যেনেকৈ চাকৰি কৰে ময়ো তেনেকৈ এটা কামেই কৰি আছোঁ ন আপুনি যেনেকৈ তাৰ প্ৰাপ্যখিনি পায় যাৰ কাৰণে আপুনি যায় ময়োতো সেই প্ৰাপ্যখিনি গাইছোঁ কিন মইতো নিজৰ কাম ভালকেই কৰিছোঁ বাইদেউ আপুনি আপুনি এটা কথা কওক আপুনি দিনটো বাহিৰত থাকে মইহে ঘৰত থাকোঁ মইতো ঘৰৰ সকলো কামখিনি কৰি দিওঁ কিন্তু মইতো ঘৰৰ মইতো ঘৰৰ সকলো কাম কৰি দিওঁ আপোনাৰ ল'ৰা ছোৱালীকেইটা উৎপতীয়া একো কাম খাব নিবিচাৰে কৰিব নিবিচাৰে মই জোৰ কৰিলেও নেখায় তাতটো মোৰ কোনো হেৰি নাই চাওক মৰমতে খুৱাওঁ কিন্তু আপোনাৰ ল'ৰা ছোৱালী যিমানেই উৎপতীয়া সিহঁতি মৰম কৰিলেও নুবুজে সিহঁতি উল্টাই সিহঁতি উল্টাই মোকহে দম দিয়ে তেনেকেতো নহ'ব ন বাইদেউ বেছি আপোনাৰ আপোনাৰ এই ল'ৰা ছোৱালী আপোনাৰ ল'ৰা ছোৱালীৰ লগতে মই লাগি থাকিব লাগে সিহঁতকে টনা আজোঁৰা কৰি থাকিব লাগে সিহঁতৰ সিহঁতৰ পিছতে দৌৰি ফুৰিব লাগে যদি অকস্মাত দুখ পায় তেতিয়াতো আপুনি মোৰ তো মইতো আপোনাক মইতো আপোনাৰ ঘৰখন চম্ভালি লৈছিলোৱেই ন আপোনাৰ সকলোখিনি কাম কৰি দিওঁ আপুনি নকৰোঁ বুলি মোক ইলজাম নলগাব দেই বাইদেউ আপুনি যদি পইচা বঢ়াই দিয়ে তেতিয়াহ'লে মই যাম যদি নবঢ়ায় তেতিয়াহ'লে নাযাওঁ ঠিক আছে বাৰু কিন্তু এইবাৰ যদি আপুনি মোক পেমেণ্ট বঢ়াই নিদিয়ে তেতিয়াহ'লে মই নেযাম আকৌ বাইদেউ

ঠিক আছে দিয়ক ঠিক ঠিক আছে